এ এই আমাৰ এই পেটৰ বিভাগৰ

হয়নি অ অ অ অ অ অ অ এই বিপুল কলিতা অ অ হয়নে অ অ অ অ

অ সোনকালে আহিলে মানে সোনকালে গোটেইখিনি হ'ব আৰু অ হয় হয় হয় মই গাঁৱলীয়া মানুহ অ হয় হয় মই আপোনাক তাতে পামে নহয় হয় ঠিক আছে ঠিক আছে ঠিক আছে হ'ব হ'ব হ'ব অ